অসমত উদযাপন কৰা সাংস্কৃতিক উৎসৱ আৰু অনুষ্ঠানসমূহৰ ভিতৰত আছে বিহু ধৰ্মীয় অনুষ্ঠান যেনে শংকৰদেৱৰ উৎসৱ দুৰ্গা পূজা ৰাসলীলা এইবিলাকৰ অনুষ্ঠান আছে বিহুটো আমাৰ অসমীয়াৰ জাতীয় উৎসৱ ঠিক তেনেকৈ আন আন জাতিৰ ভিতৰতো নিজৰ নিজৰ একোটা উৎসৱ থাকে যেনে তিৱা জনগোষ্ঠী মণিপুৰী বড়ো এইবিলাকৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠান আৰু সামাজিক অনুষ্ঠানবোৰ থাকে সেইবিলাকৰ লগত আমাৰ অসমখনক ঐক্যবদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে প্ৰত্যেকেই প্ৰত্যেকৰ পৰম্পৰাবিলাক আৰু ধৰ্মবোৰ আৰু ৰাজহুৱা অনুস্থানবোৰ মিলন কৰি কেতিয়াবা আমাৰ অসমত এক এটা অনুষ্ঠান কৰা হয় তেতিয়া আমাৰ অসমৰ বৈচিত্ৰটো বৈষম্যমূলক ঠিকে থাকে আৰু এই যেনেকৈ বাগিচা এখনত এবিধ ফুলেৰে যিমান শুৱনি হ'ব তাত তাতকৈ বেছি অধিক ফুল যদি ৰোৱা হয় তাত ফুলি উঠাৰ পিছত সেই বাগিচাখনৰ শুৱনিটো বেলেগ ধৰণৰ হ'ব ঠিক তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠান বা সামাজিক অনুষ্ঠান এইবিলাক বা বিহু সাংস্কৃতিক কালছাৰেল এইবিলাক এক ঐক্যবদ্ধ ভাৱে মিলন কৰি ৰখাৰ ফলত ঠিক তেনেকুৱা বাগিচাখন যেনেকৈ বিভিন্ন ধৰণৰ ফুলৰে ফুলৰ সমাহাৰ হৈ শুৱনি হৈ উঠে ঠিক তেনেকৈ আমাৰ অসমখনো আমি ভাৱিছো সেনেকৈ শুৱনি হৈ উঠিব আৰু ভৱিষ্যতলৈ হ'ব বুলি আশা কৰিছোঁ